মোৰ ভ্ৰমণ কৰিবলৈ অলপ ইচ্ছা আছিল আৰু ভ্ৰমণ কৰিবলৈ হ'লে মোৰ বাৰু কাশী গয়া বৃন্দাবন এইবিলাক চাবলৈ বহুত ইচ্ছা আছিলে তাত ভগৱন্তৰ জেগা আগতে ভগৱন্তই তেনেকৈয়ে তাতেই দৰ্শন দিয়া বা তেখেতৰ হেৰি আছিল তেওঁ বৃন্দাবন কাশী গয়াত তেওঁ হেৰি আগৰ তেওঁৰ য'ত ৰাসলীলা কৰা কিবা হেৰি এইবিলাক সব আছে পুৰীত আছে সেইবিলাক মন্দিৰলৈ গৈ যেন তাত মই এপাক চাই আহিম পৃথিৱীত জন্ম লৈছোঁ যেতিয়া এদিন হ'লেও মোৰ চাবলৈ মন যায় গৈ থাকে আৰু এদিন হ'লেও ভগৱানে যদি ঈশ্বৰৰ কৃপাত ভালে ৰাখে ঈশ্বৰে যদি কৃপা কৰে তেতিয়াহ'লে সেইবিলাক দৰ্শন কৰিবলৈ যাবলৈ মোৰ ইচ্ছা আছে আৰু মই যাম বুলি তাকে ঈশ্বৰৰ ওচৰতে মানে প্ৰণাম সেৱা যাচি আছোঁ আৰু যেনে তেনে ঈশ্বৰে যেন মোক সেইখিনিলৈ যেন নিয়ে আৰু চাবলৈ চোৱায়গৈ দৰ্শন দিয়ায়গৈ ঈশ্বৰৰ ওচৰত সেইখিনিকে মই চিন্তা কৰি আছোঁ আৰু যিহেতু জন্ম ললোঁ পৃথিৱীত পৃথিৱীত জন্ম লৈনো কি সাৰ্থক কৰিম সেইখিনিকে আমি চাই কৰি যদি নেযাওঁ পৃথিৱীলৈ আমাৰ সাৰ্থক হোৱাই নহ'ব গতিকে প্ৰভুৱে আমাক জন্ম দিলে প্ৰভুৰ চৰণতে আমি প্ৰভু য'ত য'ত আগতে ভ্ৰমণ কৰিছিল বা য'ত য'ত সৃষ্টি কৰিছিলে হৈছিলে তাত আমি চাবলৈ যাবলৈ আমাৰ খুব ইচ্ছা আছে আৰু সেইখিনিকে চাবলৈকে আমি যাম বুলি আশা কৰি আছোঁ মনতে কল্পনা কৰি আছোঁ ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা যাচি আছোঁ আৰু এতিয়া